মই বিশেষকৈ শাস্ত্ৰীয় সংগীতৰ গীত গাই বেছি ভাল পাওঁ আৰু লগতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লতা মংগেশকাৰ আদিৰ ন পুৰণি গীতসমূহৰ ওপৰত মোৰ বেছি ৰাপ আৰু লগতে বিভিন্ন ধৰণৰ আধুনিক গীতো গাই মই ভাল পাওঁ মই সংগীতৰ লগত বহুত বছৰৰ পৰাই জড়িত যিহেতু সেইবাবে মই সকলো ধৰণৰ গীত গাবলৈ চেষ্টা কৰোঁ আৰু লগতে মই জনজাতীয় গীত জনগোষ্ঠীয় জনজাতীয় বিভিন্ন জনজাতিৰ গীতসমূহৰ ওপৰত সংগীত চৰ্চা কৰি ভাল পাওঁ